স্থানীয় চৰকাৰলৈ সম্পদৰ হস্তান্তৰ কৰণ মানে কি আপোনাৰ সোণোৱাল কছাৰীয়ে হওক বা তেওঁলোকৰ মাজতে এটা কাউন্সিলৰ হেৰি হয় য'ত ইলেকশ্যন সিহঁতৰ মাজতে ছিলেক্ট হয় ছিলেক্ট হয় সিহঁতৰ চি এম হয় তাৰপৰা সেই তেওঁলোকৰ উন্নতিৰ কাৰণে সেই ফেডাৰেশ্যনক চৰকাৰে কিছুমান সম্পদেই হওক বা অৰ্থনৈতিকভাৱে কিছুমান হেৰি দিয়ে আৰু সেই ফেডাৰেশ্যনে আপোনাৰ তেওঁলোকক উন্নতি আৰু কছাৰী সোণোৱাৰ কছাৰী অট'নমাছ কাউন্সিলে গোটেই সিহঁতৰ সেইটো উন্নতিকৰণৰ কাৰণে হেৰি কৰে তো তেনেকৈ মিচিং অট'নমাছ কাউন্সিলো একেই তেওঁলোকৰ উন্নতি আৰু হেৰিৰ কাৰণে গোটেই কাউন্সিলে আগভাগ লয় আৰু সেই তেওঁলোকৰ উন্নতিৰ কাৰণে যিটো আহিবলগীয়া সম্পদ অৰ্থ এইখিনি আপোনাৰ ৰাজনৈতিক হিচাপে অসম চৰকাৰৰপৰা বা হেৰিৰপৰা আহে আৰু গোটেই জেগাই জেগাই যিখন সিহঁতৰ কাউন্সিলৰ সিহঁতৰ হেৰি মিচিং জনজাতিকৰণ যিখিনি জনজাতি আছে তেওঁলোকৰ উন্নতিকৰণৰ কাৰণে সোণোৱাল কছাৰী জনজাতিবোৰক য'ত আছে উন্নতিৰ কাৰণে সেইখিনি কাউন্সিলে কাম কৰে তেনেকৈ টাইসমূহ ডেভেলপমেণ্ট কাউন্সিলো আছে টাই টাই ডেভেলপমেণ্ট কাউন্সিলত টাইসমূহ টাইসকলৰ কাৰণে আহোমসকলৰ কাৰণে উন্নতি তেওঁলোকৰ উন্নতি শিক্ষাৰপৰা আদি কৰি কেনেকৈ ৰাজনৈতিকভাৱে হস্তক্ষেপ হ'ব লাগে বা কেনেকৈ তেওঁলোকৰ মৰ্যদা ৰাখিব লাগে ডেভেলপমেণ্টে হেৰি কৰে ধৰি লওক ক'ৰবাত টাই ভাষাকেই হওক বা ক'ৰবাত যিখিনি তেওঁলোকৰ শিকিবলগীয়া বস্তু টাই যিখিনি হেৰি টাই ডেভেলপমেণ্টৰ কাউন্সিলৰপৰা কাউন্সিলে হেৰি কৰে এতিয়া এই গোটেইখিনি প্ৰণালীটো গোটেই চৰকাৰৰদ্বাৰা হেৰি হয় চৰকাৰে তেওঁলোকৰ ইলেকশ্যনৰ যিটো স্কিম সিহঁতে এটা এটা এৰিয়া এৰিয়া চাই তেওঁলোকৰ প্ৰতিনিধি থাকে সেই প্ৰতিনিধিসকলক হিচাপে দিয়ে গোটেই সেইখিনি গোটেই উন্নতি হিচাপে উন্নত উন্নত তেওঁলোকৰ ডেভেলপমেণ্টখিনি তেনেকৈ কৰিব লাগে হেৰি কৰে তেওঁলোকৰ হয়তো ঠাই বিশেষে হেৰি সোণোৱাল কছাৰী বা মিচিং ধৰক মিচিং হওক বা তেওঁলোকৰ কাউন্সিলে গোটেই আগভাগখিনি লয় আৰু গোটেইটোক মুখ্য ক্ষমতা বিকেন্দ্ৰীকৰণতো আপোনাৰ গোটেই চৰকাৰৰদ্বাৰা পৰিচালিত হয় যিখন চৰকাৰপৰাও সেয়ে হয়